আচলতে বৰ্তমান সময়ত পুৰুষ আৰু মহিলা বুলি কথা নাই মহিলাসকলেও বহুত কষ্ট কাম কৰিব পাৰে বা মানে কৰা দেখা যায় সমানে কৰে সকলো কাম ভাবক মহিলাসকলেও মানে চিলিণ্ডাৰৰ সেই মানে চিলিণ্ডাৰ এটা মানে দাঙি লৈ অহা যায় গতিকে মহিলাসকলো এতিয়া কম হৈ থকা নাই কিন্তু তথাপিও মই ক'ব বিচাৰোঁ এটা পৰিয়ালত পুৰুষ আৰু মহিলাসকলে নিজৰ নিজৰ কামবোৰ নিজৰ নিজৰ কৰ্মবোৰ ভাগ বতৰা কৰি লোৱা উচিত কাৰণ এইটো ক'ব পৰা নাই এইটো ক'ব যোৱা নাই যে ম মহিলাসকল বহুত দুৰ্বল কিন্তু সঁচাকৈ মানে ফিজিকেলি চাব পাৰে মানে মহিলাসকলতকৈ পুৰুষসকল এক পাৰ্চেণ্ট হ'লেও শক্তিটো অলপ বেছি দিয়কচোন কাৰণ পুৰুষসকলৰ গাৰ গঠন আৰু মহিলাসকলৰ গাৰ গঠনটো বহুত বেলেগ হয় ন গতিকে ঠিক সেইদৰে সেই অনুসাৰে কামবিলাকো অলপ বেলেগ বেলেগ কৰি ল'ব লাগে ভাবক পুৰুষসকলে বাহিৰত কিবা কাম কৰিব গ'ল কিবাকিবি কষ্ট কৰিলে অলপ কষ্ট কাম কৰিব পাৰে ন যিকোনো ক'ৰবাত কৰিব যোৱা কোৰ মৰা হওক খৰি ফলা হওক এই সকলোবোৰ কাম মানে পুৰুষসকলে কৰিব পাৰে ঠিক যদি এজনী মহিলাই যদি আপোনাৰ যদি খৰি ফালিব যায় কুঠাৰ লৈ পেলাই কিনি কেনেকুৱা লাগিব ভাবি চাওক গতিকে মহিলাসকলে সেইবোৰ কাম কৰা যোগ্য নহয় আচলতে যোগ্য নহয় বুলি নহয় আচলতে কৰিব নালাগে কাৰণ সিহঁতৰ গাৰ গঠন অলপ তেনেকুৱা নহয় ন গতিকে মনৰ শান্তিৰ বাবে যদি নাই মই পাৰিম বুলি জোৰত কৰা হয় শৰীৰটোৱে আচলতে কষ্ট পায় গতিকে কৰিব নালাগে গতিকে মহিলাসকলে কৰিব লাগে কি ঘৰত ধৰক আপোনাৰ কাপোৰ ধোৱা কাম কৰিব পাৰে তেনেকৈ ঘৰটো চাফা কৰা কাম কৰিব পাৰে তাৰপিছত ঘৰত ভাত বনোৱা কাম কৰিব পাৰে আৰু পুৰুষজনে ঘৰৰ কিবাকিবি বাহিৰা গছ চছ কটা তেনেকৈ বন চন চুৰুকা এনেকুৱা চাফ চিকুণতা কাম কৰিব পাৰে বাহিৰত গৈ কিবা কাম চাম কৰি কৰিব পাৰে ঠিক তেনেকৈ মহিলাসকলে যে ঘৰত যে ভাবক আপোনাৰ ভাত যে বনাব সেই ভাত বনোৱা গোটেই সামগ্ৰীসমূহ মহিলাজনীয়েতো বনাব কিন্তু সেই কিন্তু সেই সামগ্ৰীসমূহ পুৰুষজনে আনি মানে গটাই দিব লাগে ভাবক এতিয়া যদি পুৰুষে যদি কয় যে আজি ঘৰত ভাত কিহেৰে বনাব মাছ নে মাংস নে আলু যদি মহিলাজনীয়ে যদি কয় নাই একো শুদা শুদা মানে আলু ভাত বনাইছোঁ তেতিয়া যদি ম পুৰুষজনে যদি মহিলাজনীক আপোনাৰ মানে গালি দিয়ে তেন্তে কেনেকৈ হ'ব পুৰুষজনে মহিলাজনীক আচলতে যোগাৰ কৰি দিব লাগিব বস্তুখিনি যদি মাংস আনি দিয়ে তেওঁ নিশ্চয় মাংস বনাব ঠিক তেনেকৈ কামবিলাক যদি আমি যদি ভাগ বতৰা কৰি লওঁ মানে ভগাই লৈ ইটোৱে সিটোৰ মাজত যে মই বস্তুখিনি যোগাৰ কৰি দিম তুমি বস্তুখিনি মানে ভালকৈ ৰান্ধিবা তেতিয়া মানুহৰ মাজত বুজা বুজিটো বাঢ়ে মহিলা আৰু পুৰুষৰ মাজত তেনেকৈ এটা পৰিয়াল ভাল হৈ থাকে ঠিক তেনেকুৱা হ'ব লাগে ভাবক ভাবি লওক যেনিবা মহিলা মাহেকীয়া মানে তিনিদিনৰ কাৰণে যেনিবা অসুবিধা হৈ আছে সেইখিনি টাইমত পুৰুষজনে সেই মহিলাৰ কামবিলাক মানে কৰিব লাগে ভাত বনোৱা কাম কৰিব লাগে এনেকৈ মোকামিলাকৈ কৰিব লাগে ভাবক কেতিয়াবা ভাবক যেনিবা পুৰুষজনৰো কিবা গা বেয়া লাগি আছে সেইকাৰণে বাহিৰত যাব পৰা নাই ঠিক তেতিয়া মহিলাই গৈ পেলাই বাহিৰত গৈ পাকঘৰৰ যিখিনি কৰিব পাৰে বলে পৰা যিখিনি কাম আছে পাকঘৰৰ বজাৰ সেইখিনি মানে লৈ আহিব লাগে ইটোৱে সিটোৰ ওপৰত আশা মানে কোনো জেদভাৱ একচুৱেলী আচলতে মানে ৰাখিব নালাগে জেদভাৱ ৰখা মানে এটা পৰিয়াল ধ্বংস কেতিয়াও ৰাখিব নেলাগে মিলা প্ৰীতিকৈ থাকিব লাগে বুজা বজিকৈ ঠিক তেনেকৈ কামবিলাক ভগাই ভগাই পেলাই মানে ল'লে ভাল আৰু তেনেকৈ সকলোবোৰ কাম কৰিব লাগে মোকামিলাকৈ ইটোৱে সিটোৰ লগত আৰু তাত কোনো মানে ইটোৱে সিটোৰ ওপৰত জেদভাৱটো একেবাৰে ৰাখিব নালাগে